এই আমাৰ গাঁৱৰ মানে যিবিলাক গেলামালৰ দোকান সেই দোকানবিলাকত আচলতে এক নম্বৰ বস্তুটো নানে তেওঁলোকে মানে দুই নম্বৰী বস্তুবিলাকেই আনে কিন্তু আনি পেলাই আকৌ কি কৰে তেওঁলোকে মানে সেই এক নম্বৰী বস্তুতকৈও দাম দুটকা বেছি লয় আৰু ধৰক এনেকুৱাও আছে আমি বাকী খাওঁ বাকী হৈছে আমাৰ চাৰিশ টকা কিন্তু দিবলৈ যাওঁতে তাত দেখিছো চাৰিশ পঞ্চাছ টকা মানে এনেকুৱাও কিছুমান হৈছে আৰু গেলামালৰ দোকানবিলাকৰ কথা মানে আচলতে ক'বলৈ বেয়াই লাগে আৰু তেওঁলোকৰ অৱশ্যে এইটো একেবাৰে নোহোৱা নহয় তেওঁলোকেও ধৰক আলুৰ বস্তা আনে পিয়াঁজৰ বস্তা আনে এটা বস্তাত যদি চাৰি পাঁচ কিলো দহ কিলো আলু গেলে পিয়াঁজো ধৰক তেনেকৈ যদি এটা বস্তাত দুই চাৰি কিলো পাঁচ কিলো গেলে তে তেওঁলোকৰো অৱশ্যে লচ লোকচান হয় আৰু সেই গতিকে তেওঁলোকে হয়তো এই কাষ্টমাৰৰপৰা দুটকা চাৰি টকা হ'লেও মানে আনতকৈ বেছিকৈ লয় বিশেষতে গাঁৱলীয়া দোকানবিলাকত এনেই হলচেলৰ কথাবিলাক বাৰু বেলেগ আৰু হলচেলত পৰা আনিলে ধৰক সদায় ভাল বস্তুটোৱে পোৱা যায় কাৰণ যিহেতু আমি আনি থাকোঁ আৰু সেই তেখেতে জানে যে এইজন কাষ্টমাৰে আমাৰ মাহেকীয়া কাষ্টমাৰ এইজনে আমাৰ দোকানৰ পৰা মাল খাই থাকে গতিকে তেওঁলোকে সচৰাচৰ আমাক দুই নম্বৰী মালটো নিদিয়ে আমাক ভাল বস্তুটোৱে দিয়ে কিন্তু গাঁৱলীয়া দোকানবিলাকৰ অলপ মানে সমস্যা আছে সেইবিলাক বাৰু যি কি নহওক এতিয়া ধৰক গাঁৱলীয়া দোকানৰ আৰু এটা কথা আছে কি মানে এতিয়া তেওঁলোকে কয় যে কেৰিং চাৰ্চ এই কেৰিং চাৰ্জৰ কথাটো কয় এতিয়া তেওঁলোকে আনে বস্তা হিচাপে বস্তা হিচাপে আনিলে ধৰি ললো দালিৰ তেওঁলোকে কুইন্টল আনিলে চৈধ্য়শ টকা কিন্তু ইয়াত তেওঁলোকে বেচিছে সোতৰশ টকা গতিকে ইমানটো বেচ কম হ'ব নোৱাৰে এক বেগ দালি তেওঁলোকেটো এখন গাড়ীত এক বেগ দালিয়ে নানে তাত দালি আনিলে আলু আনিলে পিয়াঁজ আনিলে আৰু অন্য কিবা কিবি আনিলে ধৰক গতিকে তেওঁলোকে বহুত মানে লাভ মাৰে আৰু সেইটো কাৰণে আমাৰ দুখীয়া মানুহবিলাকৰ সচৰাচৰ মানে অকণমান অসুবিধাই হয় ধনীৰ কথাটো বেলেগ আৰু যাৰ টকা পইচা আছে যি যাৰ চাকৰি আছে ধৰক তেওঁলোকে চাকৰিৰ দৰমহা পাই প্ৰতি মাহে গতিকে তেওঁলোকৰ কথাটো বেলেগ আৰু আমাৰ দুখীয়া মানুহৰ কথাখিনিও বেলেগ ধৰক আমি সুধি পুচিয়ে আনিবলগীয়া হয় এতিয়া বজাৰলৈ গ'লেও ধৰক আমি তেনেকৈ দাম দৰ মাৰি পেলাই বস্তু কিনো কিন্তু এতিয়া দোকানতটো তেনেকৈ আমি দাম দৰ মাৰিব ধৰক নোৱাৰোঁ গতিকে দোকানত যিটো কয় আমি সেইটো দিয়ে আনিবলগা হয় তাৰপিছত দেখা যায় যে আচলতে সেই বস্তুটো এক নম্বৰী নহয় সেইটো আচলতে দুই নম্বৰী মালহে বাৰু যি কি নহওক কিন্তু গাঁৱলীয়া দোকানৰ সমস্যাবিলাক এনেকুৱাই